অঁ মই ঘৰখনৰ কামখিনি কৰি মোৰ ছোৱালী দুজনীক মই ধুনীয়াকৈ চাওঁ এনেকৈ মই ডাঙৰজনী ছোৱালীক স্কুলত দিছোঁ তাই শংকৰদেৱত পঢ়ে তাইক মই স্কুলত থব যাওঁ ঘৰৰ কামখিনি কৰি স্কুলত থব যাওঁ তাৰপিছত তাইৰ দেৰটা বজাত ছুটি হয় মই স্কুলৰ পৰা লৈ আহোঁ স্কুলৰ পৰা লৈ আহি কিনে আৰু তাইক গা পা ধুৱাই মেলি ভাত তাত খুৱাই শুৱাই থৈ আৰু গধূলি হয় গধূলি চাহ পানী দি ঘৰ গোটেই কেইজনকে ঘৰখনৰ মানুহক চাহ পানী দি কিনে আৰু মই হেৰি কৰোঁ আৰু গধূলি ছটা বজালৈকে তাইক পঢ়িব টেবুলত লৈ যাওঁ পঢ়া টেবুলত তাইক মই ময়ে পঢ়াওঁ বৰ্তমানলৈ টিউশ্যন দিয়া নাই আৰু মই তাইক পঢ়াই আছোঁ হোমৱৰ্ক কৰাব লাগে হোমৱৰ্ক কৰাওঁ তাৰপিছত তাইক নটামানলৈকে পঢ়াই কিনে আৰু ৰাতিৰ ভাত বনাব হয়েই ৰাতিৰ ভাত বনাই খুৱাই মেলি তাইক ধুনীয়াকৈ শুৱাই থওঁ তাৰপাছত সৰু বাচ্ছাটো আছে তাইকো চাব লাগে তাইকো তাইৰ বাকো পঢ়িলে তাই অলপ দিগদাৰ দিয়ে আৰু দিলেও আৰু সেনেকৈ আৰু চলাওঁ আৰু কাম তাৰপাছত আৰু বায়েকৰ লগত তায়ো পঢ়িব যায় তাই পঢ়িব গ'লে আৰু দিগদাৰ দিয়ে বায়েকক ইটো লাৰে সিটো লাৰে কলম লাৰে কাগজ লাৰে তাই তাৰপাছত আৰু এনেকৈ পঢ়াই মেলি আৰু ঘৰখনৰো কাম ৰান্ধি বাঢ়ি মই খুৱাই আছোঁ এনেকৈ আৰু মাহঁতেও বহুতখিনি সহায় কৰে গোটেই ঘৰ ম'বাইল চাব নিদিওঁ ম'বাইল যিহেতু আজিকালি বাচ্ছাবিলাকক ম'বাইলে চাব দিয়ে বিশেষকৈ মাকবিলাকে কিন্তু মই সেনেকৈ নিদিওঁ ম'বাইল চোৱাতকৈ তাই সিহঁতক মই এনেই গান চান শুনাত অলপ বিজি কৰি থওঁ ড্ৰয়িং কৰিব দিওঁ ড্ৰয়িং কৰিব দি কিনে বিজি কৰি থওঁ নহ'লে অকণমান এই নাচ গান টিভিত চাব দিওঁ ম'বাইলটো সেনেকৈ চাব নিদিওঁ ম'বাইলটো আজিকালি বাচ্ছাবিলাকক দিয়ে কিন্তু এইটো ভাল নহয় আৰু ম'বাইলটো চোৱা বেছি সৰু বাচ্ছাৰ কাৰণে বিৰাটেই বেয়া কিন্তু আৰু সেনেকৈ চলাই আছোঁ আৰু ঘৰখনক